অ' দেউতা এই মোৰ কেইটামান কথা পাতিব লাগে কথা পাতিবলগীয়া আছিল আপোনাৰ লগত বহকচোন এইকণতে মই ভাবি আছিলোঁ যিহেতু মোৰ ডিগ্ৰীটোতো কমপ্লিত হ'লেই এতিয়া মই ভাবি আছিলোঁ মাষ্টাৰ্ছ কৰিবলৈও মই মোৰ নামটো দিওঁ নেকি কাৰণ যিহেতুতো জানেই আজিকালি চাকৰি পোৱা যিহে টান মাষ্টাৰ্ছটো কৰিলে আৰু অকণমান সুবিধা হ'ব চাকৰি পাবলৈ অকণমান সহজ হ'ব সেই বুলিয়ে মই মাষ্টাৰ্ছ কৰিম বুলি ভাবিছোঁ আৰু ভাল এখন ইউনিভাৰ্চিটি নাইবা ভাল এখন কলেজৰ পৰা নকৰিলে মাষ্টাৰ্ছটোও বৰ ইমান সুবিধাজনক নহয় চ' মই ভাবিছোঁ গুৱাহাটীৰ যোনখন কটন বিশ্ববিদ্যালয় আছে তাতেই গৈ মই মাষ্টাৰ্ছ কৰিম বুলি ভাবিছোঁ দেউতা তাত মানে কি আপোনাৰ যেতিয়া ইউনিভাৰ্চিটিখন যিমান ভাল হয় আপোনাৰ মাষ্টাৰ্ছ কৰাটোও সহজ তিমানে হয় আৰু চাকৰি পোৱাও সুবিধা চাকৰি পোৱাও মানে যোনটো সম্ভাৱনা সেইটো তিমানে বেছি থাকে আপুনি যিমান এখন ভাল কলেজ নাইবা ভাল ইউনিভাৰ্চিটিৰ পৰা যদি আপুনি মাষ্টাৰ্ছটো কমপ্লিত কৰিব পাৰে মোৰ কাৰণেই ভাল হ'ব আজিকালিতো জানেই মোৰ লগৰ গোটেই কেইটাই চাকৰি পালে মইহে ইয়াত এনেকুৱাকৈ আছোঁ চাকৰি নকৰাকৈ মই সেইটোৱে আপোনাক কম বুলি ভাবিলোঁ সেই কাৰণেই আপোনাক মাতিলোঁ খেতি বাতিৰ কথা মই চিন্তা কৰিছোঁ ঘৰৰ যিহেতু আমাৰ পৰিস্থিতিও ইমান ভাল নহয় আপুনি কেইবছৰমান যদি বেয়া নাপায় খেতি বাতিখিনি আপুনি অকলেই চাব মই আৰু লগৰ এজনক কৈছোঁ খুৰাকো কৈছোঁ মই কথাটো যে দেউতাক অকণমান সহায় কৰি দিবলৈ কাৰণ চাওক আপুনি এতিয়া অকলেতো আপুনিও যিহেতু আপোনাৰ বয়স হৈ বয়স হৈ আহিছে আপুনিও অকলে নো নোৱাৰিব সেইকাৰণে মই কথাটো খুৰা আৰু বৰ্তাকো জনোৱাটো উচিত বুলি ভাবিলোঁ বৰ্তাই মোক কৈছে যে তই ভালকৈ পঢ় ভালকৈ পঢ়ি শুনি এটা চাকৰি ল' তই ঘৰৰ ইমান বেছি কথা নাভাবিবি বা ঘৰৰ তই টেনচন নল'বি বুলি কৈছে খুৰাৰ আৰু বৰ্তাৰ পৰা পৰামৰ্শও লৈছোঁ মই এইটো এইটো কথাত বৰ্তায়েও মোক বহুত ভালকৈ কৈছে পঢ়িবলৈ খুৰাকো মই সুধিছোঁ খুৰাইও খুৰাইও একেখিনি কথাই কৈছে বৰ্তাৰ নিচিনাই যে আমি আছোঁ তই দেউতা মাৰ একেবাৰে টেনচন ল'ব নালাগে আমি আমি আমিখিনিয়ে চম্ভালি ল'ম আপোনাকো ক'লোঁ এইটো এইটো কথাই আৰু আপুনি মোৰ কথা বেছি চিন্তা কৰি নাথাকিব মই ভালকৈ পঢ়িম আৰু চাকৰি এটা ল'বৰ কাৰণে মই পুৰা চেষ্টা কৰিম ঠিক আছে ইমানেই